অঁ কাকতি দা এ আপোনাৰ ওচৰত গাড়ী হ'ব নাই বাৰু অঁ নহয় মানে আমাৰ মোৰ বন্ধু আৰু মানে ঘৰৰ কোনোবা মানুহ ফুৰিবলৈ যাম বুলি ভাবিছোঁ অঁ মই নিজেই চলাম আৰু মোৰ লাইচেন্সো আছে এইবাৰ সেইকাৰণে আপুনি একো ভাবিব নেলাগে অঁ প্ৰত্যেক কিলোমিটাৰত কিমান হ'ব বাৰু মূল্যটো অঁ হয় নেকি অঁ মই পাঁচ দিনমানৰ কাৰণে যাম দেই অঁ মই কাজিৰঙালৈ যাম পাঁচ দিনমানৰ কাৰণে যাম অঁ আপুনি ঠিক আছে আপুনি কথাটো মোক জনাই দিব দেই অঁ অঁ অঁ ধন্যবাদ